অঁ দাদা মই কিয় কয় টু লেট দেখিছিলোঁ মোক এটা ফ্লেট লাগিছিল ভাড়ালৈ এবছৰৰ কাৰণে মই টু লেট লিখা দেখি মই আপোনালৈ ফোন কৰিলোঁ মানে কি কয় ফ্লেটটোৰ দাম কেনেকুৱা আৰু কণ্ডিশ্যন কেনেকুৱা আপুনি ক'ব নেকি কি কি ফেচিলিটি আছে হয় মোক চাৰে তিনি লাখৰ ভিতৰত দিলেই হ'ল এটা

অঁ হয় অঁ হয় অঁ মোক এবছৰৰ কাৰণে লাগে মই এতিয়া পে পেমেণ্টটো মই কেনেধৰণে কৰিম মানে কিমান মাহৰ কাৰণে আপোনাক ভাড়াটো এডভাঞ্চ দিব লাগিব সেই বিষয়ে জনালে মই ভাল পাম

অঁ হয় অঁ হয় হয় হয় আছে দাদা অঁ হয় অঁ ঠিক আছে দাদা ৰাখিছোঁ